হেল্ল' হোটেল নন্দিনী হয়নে বাৰু আজি আবেলি মই মোৰ চাৰিগৰাকী বান্ধৱীলৈ আপোনালোকৰ ৰেষ্টুৰেন্টলৈ যাম বুলি ভাবিছোঁ চিকেন ৰ'ল আমি পাম নহয় ঠিক আছে আমি পাঁচটা চিকেন ৰ'ল ৰোল আমাক লাগিব আৰু এটা কথা অঁ অঁ কওকচোন আপোনালোকৰ হোটেলত যদি আমি এখন টেবুল আগতীয়াকৈ ৰিজাৰ্ভ কৰোঁ কিবা অফাৰ আছে নেকি অনুগ্ৰহ কৰি চাই দিয়কচোন